অ হয় হয় তোমাক কেনেকুৱা ধৰণৰ ফুল লাগিছিলে জনাবাচোন

হয় হয় পাৰিবা পাৰিবা আমাৰ ইয়াত সকলো ধৰণৰ ফুল পাই যাবা কাৰণ যিহেতু আজিকালি পেন্দেলবিলাকত কেঁচা ফুলেই ব্যৱহাৰ কৰা হয় সেইবাবে আমাৰ দোকানতো তুমি যি ফুল বিচৰা সকলো ধৰণৰ পাই যাবা এতিয়া তোমাক যদি দৰা কইনাৰ বাবে এ নাৰ্জী ফুলৰ মালা লাগে তেতিয়া নাৰ্জী ফুলৰ মালাও তুমি পাই যাবা আমাৰ তাত আজিকালি নাৰ্জী ফুলেই থোৱা হয় যিহেতু আৰু গোলাপ ফুলোতো গোলাপ ফুলতো গাড়ীত ডেকৰেশ্যন কৰিবলৈতো লাগেই সেইবিলাকো পাই যাবা বাৰু লগাবলৈ হয় হয় হয় তোমাক মই ফুলৰ দামবোৰ অলপ পাছত জনাই আছোঁ তুমি তোমাৰ এড্ৰেছটো দিবা মই তাতে তোমাক পে' কৰি বা এড্ৰেছত পঠিয়াই দিম ঠিক আছে ধন্যবাদ